অ কোৱা ভালেই অ তোমাৰ অ ঘৰতে এইকেইদিন গৰম বন্ধ তুমি অ দীঘলীয়া নাই ইমান দিন নাই দিয়া বিশ দিনমান দিছে অ ঘৰতে নেকি অ অ অ অ অ যাব পাৰি অ অ অ কাহানিতে এতিয়া বুধবাৰলৈ অ

অ অ অ অ তাতেই অ তাতে কৰিব লাগিব অ বাকী ভাল ন' অ অ অ বুধবাৰে ন' অ অ ঠিক আছে কিহত লাইন গাড়ীতে যোৱা হ'বনে নে নিজৰ গাড়ী নিয়া হ'ব অ অ ঠিক আছে অ অ লাইন গাড়ীত ইমান গৰমত এতিয়া ঠিক আছে তেন্তে দিয়া ঘৰতে মানে মই এনে অলপ ওলাই আহিছিলোঁ অ দিয়া তেন্তে হ'ব ও ও ও